হেল্ল' অঁ ক'চোন এই মই এনেই বহি আছো তই কি কৰিছ অঁ

অঁ হেৰি নিতুল দাই কৈছিলে মোক হেৰি এনেকৈ শ্ৰমিকৰ স্কলাৰশ্বিপ আহিছে ছোৱালিবোৰক কৈ দিবলৈ কৈছিলে মই প্ৰায়ে কৈ আছো তোলৈও ফোন কৰিম ফোন কৰিমকৈ থাকিয়ে গৈছে অঁ অঁ অঁ হেৰি তই এতিয়া হেৰি স্কলাৰশ্বিপ জমা দিয়াহি নাই নহয় ডকুমেন্ট হেৰি লাগিব লেবাৰ কাৰ্ড আধাৰ কাৰ্ড তোৰ ভাগৰ আধাৰ কাৰ্ডে আৰু মাৰ ভাগৰ আধাৰ কাৰ্ডে আনিবি তাৰপাছত কাষ্ট চাৰ্টিফিকেট আনিবি ইনকম চাৰ্টিফিকেট তাৰপাছত পাছবুক আৰু হেৰি শ্ৰমিকৰ যে পইচা দিছিলি তই মানে লাষ্টতত এতিয়া এই বছৰত এই বছৰত পইচা দিয়া তোৰ হেৰিখন ৰিচিপটো লাগিব আৰু তই এডমিচন লোৱাটো যে ৰিচিপ্ত এটা দিয়ে এডমিচন দিয়া এডমিচন লোৱা তোৰ ৰিচিপ্তটো লাগিব অঁ সেইকেইটা আনিলেই হৈ যাব আৰু হেৰি লাগিব ফৰ্ম মই পূৰাই থৈছোঁ অঁ শুদ্ধ হৈছে ভুল হৈছে নাজানো আৰু অঁ অঁ দি দিম বাৰু তোক মই অঁ কাহানিকৈ যাম বুলি ভাবিছ অঁ অঁ অঁ ন'হলে কাইলৈ পৰহিলৈ মানে যাওঁ সোনকালে কৰিলে সোনকালে আজৰি হ'ম আকৌ অঁ আকৌ কলেজৰ প্ৰিন্সিপালৰ চোৱা চাইন লাগিব নহয় সেইটো কৰিব লাগিব আকৌ গেজেটৰ চহী লাগিব অঁ গেজেটৰ চাইনটো নাই কৰা নহয় মইয়ো নাই কৰা দিন কেইদিনমান আছে বাৰু দুইজনী একেলগতে যাম ওলাবি একেলগতে কৰিমগৈ অঁ এনেই পাক্কাকৈ কাহানিকৈ যাবি কাইলৈ যাওঁ নহ'লে কাইলৈতো আমাৰ কলেজ বন্ধ অঁ কাইলৈয়ে যাম তেতিয়াহ'লে আৰু বন্ধ মানে কাইলৈ কলেজ মানে হাফ চুটি হ'ব বুলি কোৱা শুনিছোঁ আৰু অঁ ত' হেৰি কাইলৈ প্ৰিন্সিপালৰ চাইন টাইন কৰি গেজেটৰ চহী একেচুটে কৰি আনিম অঁ তোৰ তেতিয়া মই ৰাতিপুৱালৈ অঁ কাইলৈয়ে ওলাবি অঁ অঁ মই অঁ ফোন কৰিম তোলৈ অঁ হ'ব দে তেতিয়াহ'লে অঁ অঁ অঁ